ৰ' নাই হোৱা হেল্ল' হেল্ল' আপুনি নিৰ্মল হয়নে অ' মই এনেই কথা এটা ক'ম বুলি ভাবিছিলো আপুনি কি ভিডিঅ' শ্বুট কৰে বুলি শুনিছোঁ অ' মোৰ এই ভন্টীৰ বিয়া আছিলে মানে তাৰ পৰা সেই বিয়া কাৰণে আপোনাক ফটো শ্বুট কৰিবৰ কাৰণে মানে বিচাৰিছিলো এনেই আপুনি কিমান মান লয় বাৰু এনেই দিনত ফটো শ্বুট কৰিলে

হয় হয় হয় হয় হয় হয় তাতকৈ কম নহ'ব নেকি এনেই আপোনাৰ লগত কিমানমান মানুহ থাকে বাৰু তিনিজনমান তিনিজন মানুহে সমানে লয়নে নে কমকৈ লয়

হয় হয় ঠিক আছে নহ'লে আপুনি মই মোৰ এড্ৰে এড্ৰেছটো দি দিছোঁ ধেমাজি গাহৰি কটা তিনিআালি আপোনাক আকৌ মই কন্টেক্ট কৰিম হ'ব দিয়ক হ'ব হ'ব ঠিক আছে